মই এটা কুৰ্টি বিশাল মেগামাৰ্টে মাৰ্কেটৰ পৰা আনিছিলোঁ আৰু কুৰ্টিটো যেনেকুৱা বুলি ভাবি আনিছিলোঁ তেনেকুৱা অলপো নহয় এবাৰ ধুই দিয়াৰ পিছতে কুৰ্টিটোৰ ৰং সলনি হৈ গ'ল আৰু কুৰ্টিটো বেয়া হৈ গ'ল